হেল্ল' অঁ আপুনি কোনে কৈছে বাৰু অঁ হেল্ল' কওকচোন অঁ হেল্ল' শুনিছেনে অঁ অঁ অঁ অঁ কওকচোন আপোনাৰ হেল্ল' অঁ কওকচোন আপুনি হেল্ল' হেল্ল' অঁ হেল্ল' কওকচোন অঁ হয়

তাৰমানে কথাটো কি হ'ল আপুনি ভালকৈ বুজাই দিয়কচোন

অঁ হয় অঁ অঁ তাৰমানে আপুনি আপুনি ইংৰাজীটো পঢ়াইছিলে পঢ়ায় ন' নহয় জানো অঁ অঁ অঁ অঁ তেতিয়াহ'লে আপুনি এনেই এনেই কি ক'লে আপুনি আপোনাৰ ফালৰ পৰা অঁ হয় হয়

হয় অঁ হয় অঁ হয় অঁ

হয় হয় হয় তাৰমানে কথাটো এনেকুৱা হয় দেই আমি মানে আমাৰ শিক্ষকতাৰ বা লগত জড়িত আমি আমাৰ কিছুমান অভিজ্ঞতা আছে

কিন্তু মোৰ ফালৰ পৰা মই এইটোৱে ক'ম আপুনিও ক'ব যে মই তেখেতক লগ কৰিম বাৰু এইটোৱে ক'ব লাগিব যে আচলতে মানে কি ইংৰাজী

তেতিয়াহ'লে কেতিয়াও নহ'ব নহয় জানো বাৰু আৰু গতিকে আৰু এটা কথা ল'ৰাটো এই স্কুলৰ ৰেগুলাৰলিটিটোও চাগৈ ইমান ভাল নহয় নিয়মীয়াকৈ নাহে

হয় অঁ অঁ হয় হয় এতিয়া মানে কথা হ'ল এনেকুৱা মানে যিকোনো কামত মানে আমাৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতেই নহয় বাৰু যিকোনো এটা কাম নিয়মীয়াকৈ কৰিলে যিটো ফল পাব

ক'ব লাগিব যে আচলতে মানে ল'ৰাটোক নিয়মীয়াকৈ আপোনালোকে তাক কওক স্কুলত মন দিবলৈ কওক আৰু তেওঁ সময়মতে এতিয়া পঢ়া টেবুললৈ গৈছেনে নাই কি কৰিছে অন্ততঃ মানে তেওঁ যিখিনি সাংসাৰিক লেঠা লুঠি আছে তাৰ মাজতে ল'ৰাটোক চকু দিব লাগিব সেইখিনি নিয়মীয়াকৈ কৰকচোন বাৰু কৰিলে মানে নিশ্চয় মানে ল'ৰাটোৰ মানে কথাখিনি উপায় এটা তেওঁ ফল পাব আৰু তেওঁৰ ল'ৰাটো যিখিনি বেয়া অভ্যাস সেইখিনি বদলাব লাগিব ল'ৰা ছোৱালীবিলাকৰ কিছুমানৰ বেয়া অভ্যাস আছে সেই অভ্যাসখিনি বদলাব লাগিব এই গোটেইখিনি কথা ঠিক আছে বাৰু এদিন আমি তেখেতকো মই মুখামুখিকৈ কথা পাতিম হ'বনে বাৰু অঁ অঁ তেনেকৈ এদিন লগ হৈ কথাখিনি কৈ দিম বাৰু দেই অঁ অঁ অঁ অঁ অঁ